হেল্ল' কওকচোন অঁ ৰাস্তাটো বেয়া যায় সেইটো কাৰণে তাৰমানে কি অকমান কেতিয়াবা কেতিয়াবা দেৰি হয় ৰাস্তাটো তাৰমানে কি আপুনি দেখিছে যে শিৱসাগৰ পৰা সোণাৰীৰ পৰা শিৱচাগৰ ৰাস্তাটো বহুত বেয়া ইয়াৰ কাৰণে অকমান লাহে ধীৰে যাবলগীয়া হয়

অঁ সেইটো হয় কিন্তু কি ক'ব আমি এইটো সময়মতে বিচাৰোঁ কিন্তু হৈ গ'ল ৰাস্তাটো বেয়া কাৰণে ধৰক ৰাস্তাটো আপুনি দেখিছে সোণাৰীৰ পৰা চৰাইদেউ ৰাস্তাটো কিমান বেয়া সেইটো কাৰণে ৰাস্তাটো বেয়া কাৰণে আমাৰ অসুবিধা হৈ যাবলৈ অ স্পীডটো যাব নোৱাৰি ডাঙৰ গাড়ী কাৰণ ৰাস্তাটো অকণ বেয়া কাৰণে গাড়ীখনো বৰ স্পীড যাব নোৱাৰিছোঁ ৰাস্তাটোৰ কাৰণে আমাৰ অকণ প্ৰব্লেম হয় সেইটো গম পায়

এইটো হয় সেইটো হয় আমি গম পাইছোঁ কিন্তু এতিয়াতো এৰি থৈ যাব নোৱাৰোঁ এতিয়া কথাটো হৈ গ'ল কেতিয়াবা কেতিয়াবা মই কিন্তু এনেকুৱা নহয় যে সদায় ভিৰ লাগে আপুনি ধৰক কোনোবা পাব পাৰে সদায় আমাৰ তেনেকুৱা নহয় আপুনি এটা কাম কৰিব আমি যে পৰা আমি অকমান হেৰি কৰিম আপুনি আগতে কৈ দিব যে আপুনি নাজিৰাৰ এ আপোনাক ছীট এটা চাই দিম বাৰু আপোনালোকক বা আগে আপুনি ফোন কৰি দিব আমাক তেতিয়া আমি এটা ছীট অঁ অঁ সেইটো কাৰণে আপোনোকক আপোনাক ক'লেই হয় আপুনি তেতিয়া আপুনি মোৰ অহাৰ আগত তাৰমানে কৰি দিব তেতিয়া আমি কেইটাবজাত পামগে তাত কমগে আপুনি সোনকালে ওলাই আহিব আৰু আপোনাৰ কাৰণে ছীট এটা থ'ম

ও

হ'ব হ'ব মই কৈ দিম বাৰু হ'ব আপোনাক সেইবোৰ গোটেই কমপ্লেইখিনি মই কৈ দিম বাৰু নেক্সট বাৰ নহ'ব বুলি কৈছোঁ বাৰু নকৰিবলে ক'ম হেণ্ডিমেণ্ডজনক বুজাই দিম বাৰু হ'ব তেতিয়াহ'লে হ'ব তেনেহ'লে